মই পাকঘৰত যিখিনি সময় কটাও আমাৰ কটা নাই কথা বতৰা মই হাজবেণ্ডৰ লগত পাতো শ্বেয়াৰ কৰোঁ আজি মাছ বনাইছোঁ কেনেকুৱা হৈছে মাংস বনাইছোঁ কেনেকুৱা হৈছে বা আজি এইটো বনাইছোঁ কেনেকুৱা হৈছে খাই কোৱা আৰু মোৰ হাজবেণ্ডে মোক সদায় কয় ভাল হৈছে কেতিয়াও নকয় যে এইটো বেয়া হৈছে বেয়া বুলি কেতিয়াও নকয় ভাল হোৱা বুলিয়ে কয় আৰু মই যিখিনি যি সেইখিনিয়ে